মোৰ গৃহ চহৰ গুৱাহাটীৰ বিষয়ে মোৰ প্ৰিয় বস্তুটো হৈছে মই পঢ়া বিশ্ববিদ্য়ালয়খন মই স্নাতকোত্তৰ ডিগ্ৰী লৈছিলোঁ কটন বিশ্ববিদ্য়ালয়ৰ পৰা সেই বিশ্ববিদ্য়ালয়খন মোৰ খুবেই প্ৰিয় মোৰ বৰ্তমান সময়ত মোৰ জীৱনত যিখিনি মোৰ খুবেই প্ৰিয় মোৰ ওচৰত বন্ধু আছে সেই বন্ধুবোৰ সেই বিশ্ববিদ্য়ালয়ৰ পৰা পাইছিলোঁ সেইটো কাৰণতে সেই বিশ্ববিদ্য়ালয়খন মোৰ প্ৰিয় আৰু যিহেতু সেই বিশ্ববিদ্য়ালয়খন মোৰ চহৰ গুৱাহাটীতে আছে সেইকাৰণে এই চহৰখনো মোৰ খুবেই প্ৰিয়